অঁ কোনে কৈছে বাৰু অঁ অহ অহ অহ

এই জলকীয়াটো পকা হ'ব লাগে আকৌ পকা তাৰ পিছতে সেই ৰ'দ হ'ব লাগে আৰু বা বতৰ বেয়া হ'লে মানে নহয় তাৰ পিছতে সেইটো ফালিব লাগে ফালি একেবাৰে ফালি পেলাব নালাগে ঠাৰিদাল থৈ পিনি এই অকণমান ফালি পিনি একদম ৰ'দত ধুনীয়াকৈ শুকুৱাব লাগে এবাৰ শুকুৱাই অঁ এইটো আক ভেঁকুৰিলে বেয়া হয় আকৌ টান ৰ'দ হ'লে মানে দি দিয়া আকৌ দি দি পিনি চোৱা যদি হেৰি হয় ভেঁকুৰটো নাইকিয়া হ'ব নহয় তাৰ পিছতে আকৌ হেৰি তেল গৰম কৰিব লাগে আৰু মিঠাতেলখিনি কেৰাহীতে গৰম কৰি পিনি উতলাই উতলাই অকণমান ঠাণ্ডা কৰিব লাগে তেলখিনি আক গৰমে গৰমে ধালি দিব নালাগে তেলখিনি ঠাণ্ডা কৰি পিনি অঁ মছলা তাত ইমান দিলে ভালেই বাৰু হ'লেও নিদিলেও একো নাই তেলখিনি গৰম কৰি ঠাণ্ডা কৰি থৈ লব লাগে তাৰ পৰা শুকান জলকীয়াখিনি বৈয়ামত ভৰাই পিনি তেলখিনি ঠাণ্ডা হ'লে তাত ধালি দিলে হৈ গ'ল আৰু তাৰ পৰা আপুনি কি মছলা যদি ভাল পায় তেতিয়া দি দিব লাগে তাৰ পিছত নিমখ অলপ চটিয়াই দিলে ভাল আৰু তেতিয়া ভেঁকুৰটো সোনকালে নুঠে অঁ অঁ